নৃত্য বা গীতৰ প্ৰতি আপোনাৰ বিশেষ কোনো আগ্ৰহ আছে নেকি সৰুৰে পৰা নাচৰ প্ৰতি আগ্ৰহ এটা আছিলে আৰু বিশেষকৈ অসমৰ সত্ৰীয়া নৃত্য হৈছে শাস্ত্ৰীয় নৃত্য সেইটো সকলোৱে জানে দুহেজাৰ দুই চনত সত্ৰীয়া নৃত্যই শাস্ত্ৰীত নৃত্যৰ খিতাপটো পাইছিলে স্বীকৃতি পাইছিলে ভাৰত চৰকাৰৰ পৰা গতিকে সৰুৰে পৰা সত্ৰীয়াৰ প্ৰতি টান এটা আছিল আৰু সেইকাৰণে মই সত্ৰীয়া নৃত্যত শিক্ষা লৈছিলোঁ সত্ৰীয়া বুলি ক'লে আমাৰ বৈষ্ণৱ যি সংস্কৃতি অসমৰ যি গোটেই বিশ্ববিখ্যাত বুলি ক'লেও ভুল নহ'ব বৈষ্ণৱ সংস্কৃতিক ৰিপ্ৰেজেণ্ট কৰে অৰ্থাৎ তেওঁলোকক বৈষ্ণৱ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে গতিকে আৰু এই বৈষ্ণৱ সংস্কৃতি বুলি ক'লে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ কথা ক'বই লাগিব কাৰণ তেওঁলোকেই আছিল সত্ৰীয়া নৃত্যৰ গুৰি ধৰোঁতা সত্ৰীয়া নৃত্যত সাধাৰণতে বিভিন্ন ধৰণৰ ভাগ থাকে মাটি আখৰাদি প্ৰথমতে নৃত্যৰ আৰম্ভণি কৰা হয় মাটি আখৰা হৈছে সৰু সৰু কিছুমান নাচৰ দৰে যাক প্ৰথম পৰ্যায়ত প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাৰ্থীক শিকোৱা হয় মাটি আখৰা শিকোৱাৰ পাছত তেওঁলোকক বিভিন্ন ধৰণৰ যিবোৰ আমি এক্সাৰচাইজ বুলি কওঁ তেনেকুৱা ধৰণৰ কিছুমান যেনে আঠুলন ঠিয়লন তেনেকুৱা ধৰণৰ বা মৰাই পানী চোৱা এইবিলাক কিছুমান আমাৰ এক্সাৰচাইজ বুলি ক'লেও ভুল নহ'ব তেনেকুৱা কিছুমান আমাৰ আছে সেইখিনি কৰিবলৈ দিয়া হয় কিন্তু এইখিনি মাটি আখৰাতকৈ তুলনামূলকভাৱে অকণমান টান হয় সেইকাৰণে মাটি আখৰাখিনি প্ৰথমতে শিকাই পিছলৈ এইখিনি দিয়া হয় তাৰ পাছতে আমাৰ বিভিন্ন ধৰণৰ নাচ থাকে যেনে মাধৱদেৱৰ ঝুমুৰা আছে ঝুমুৰা কেইখন নচা হয় ইয়াৰ উপৰি নাদু ভংগী থাকে নাদু ভংগী নৃত্যটো মূলতঃ কৃষ্ণক কেন্দ্ৰ কৰি নচা হয় কৃষ্ণৰ আৰু তেওঁলোকৰ লগৰীয়াসকলে কেনেধৰণে নৃত্য কৰিছিল কালি নাগৰ ওপৰত সেইটো দেখুওৱা হয় তদুপৰি কৃষ্ণ নৃত্য আছে কৃষ্ণৰ নৃত্যত কেনেকৈ কৃষ্ণই কংসক বধ কৰিছিল বা কৃষ্ণৰ যি নৃত্য সেইখিনি দেখুওৱা হয় এইখিনি নাদু ভংগী আৰু যি কৃষ্ণৰ নৃত্য সেয়া পুৰুষে নচা নৃত্য আনহাতে চালি নাচ বুলি আছে চালি নাচ আছে ৰজাঘৰীয়া চালি নাচ হাজোৱালীয়া চালি নাচ চালি নাচ কিন্তু মহিলাই নচাহে নৃত্য সেয়া পুৰুষে নানাচে আৰু সত্ৰীয়াৰ বিভিন্ন ধৰণৰ সেই অনুযায়ী পোছাকো আছে মহিলাসকলে নচাটোত আপোনালোকৰ ঘূৰি বুলি কয় তাৰ ওপৰত মহিলাসকলে মূৰত এখন চুৰ্ণি লয় চুৰ্ণিখন যিসকলৰ বিবাহিত অৰ্থাৎ যিসকল বিবাহিত গোপী তেওঁলোকৰ মূৰতহে সেই উৰ্নাখন থাকে আনহাতে অবিবাহিত গোপীসকলৰ মূৰৰ ওপৰত কিন্তু উৰ্নাখন নাথাকে তাৰ দ্বাৰা সেই গোপীসকলক চিনাক্ত কৰিব পৰা যায় আৰু পুৰুষসকলৰো নাচ ভেদে ড্ৰেচবোৰ বেলেগ বেলেগ থাকে কৃষ্ণৰ নাচত কৃষ্ণৰ নিচিনা সাজ পাৰ থাকে নাদু ভংগীত আকৌ বেলেগ ধৰণৰ সাজ পাৰ হয় সত্ৰীয়া নৃত্যত মূলতঃ যি বোল বজোৱা হয় অৰ্থাৎ যি আমি মিউজিকত বা যি হেৰিত আমি নাচোঁ সেইটো খোল বুলি যি বাদ্য শংকৰদেৱে উদ্ভাৱন কৰিছিল সেই খোল বাদ্য বজোৱা হয় তাৰ কাৰণে গায়ন বায়ন থাকে আৰু তেওঁলোকে সেয়া বজায় আৰু তাৰ ওপৰত নৃত্য কৰে তেনেদৰে খোলৰ ওপৰত ভিত্তি কৰি নৃত্য কৰা হয়